মোৰ নাম সঞ্জয় দত্ত মোৰ ঘৰ লখিমপুৰ জিলাত লেচেৰা গাঁও মোৰ গাঁওখনৰ নাম পোষ্ট অফিচ পৰে বিশেষকৈ মই দুহেজাৰ এঘাৰ চনতেই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত দুহেজাৰ তেৰ চনৰ পৰা মই কৰ্মৰত এটা প্ৰাইভেট কোম্পানীত চেইলছ ডিভিজনত মই প্ৰথম নেছলে ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কাম আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান মই পতঞ্জলিত কাম কৰি আছোঁ মোৰ ঘৰত মা আছে দেউতা আছে মোৰ পত্নী আছে লগতে আমাৰ এজনী কণমানি ছোৱালী আছে মই ভালপোৱাৰ ভিতৰত সকলোতকৈ বেছি খেতি কৰি ভাল পাওঁ আৰু ফাৰ্মিঙত মোৰ যথেষ্ট ৰুচি আছে ফাৰ্মিঙৰ ভিতৰত ছাগলী গাহৰি হাঁহ কুকুৰা এইবিলাক পুহি ভাল পাওঁ লগতে মই খেতিৰ ভিতৰত যিবোৰ উদ্যানমূলক শস্য সেইবিলাক কৰি মই খুবেই ভাল পাওঁ লগতে মই ব্যৱসায়ৰ কাৰণেও খুব আগ্ৰহী আৰু বৰ্তমান মই অলপ চলপ খেতি কৰি আছোঁ মোৰ বিষয়ে ক'বলগীয়া ইমানখিনিয়ে